হেল্ল' হয় দাদা

মোৰ টীয়কত লাগিছে ফোনটো অঁ অঁ মোৰ আগষ্ট এক তাৰিখ মানে হ'লেও হ'ব অঁ অঁ অঁ কিমানমান ল'ব অঁ কি ক'লে পাৰ্কখনেই ফুৰিম হয় অঁ হয় হয় ঠিক আছে আমি পাতি লওঁ বাৰু আলোচনাটো কৰি লওঁ আপোনাক জনাম হা হা হা ঠিক আছে হা ঠিক আছে ঠিক আছে অঁ অঁ অঁ